কৃষিৰ বাবে পানীৰ বহু ধৰণৰ উপযোগী কাৰণ পানী নহ'লে কৃষি কৰা নহয় কৃষিত পানী ব্যৱহাৰ কৰিবৰ বাবে এ ব্যৱহাৰ কৰিবৰ বাবে জলসিঞ্চনৰ অৰ সহায় লোৱা হয় আৰু পানীত কৃষি আৰু পানী কৃষিৰ বাবে উপযোগী হোৱাৰ কাৰণ হ'ল কৃ পানী নহ'লে কৃষি কৰিব নোৱাৰি কৃষিত বহু আ বেছি পৰিমাণৰ পানীও ব্যৱহাৰ কৰিব নালাগে কাৰণ বেছি প পৰিমাণৰ পানী ব্যৱহাৰ কৰিলে কৃষিৰ ফল ভাল পোৱা নাযায় জোখৰটো পানীহে ব্যৱহাৰ কৰিব লাগে কৃষিৰ বাবে পানীৰ উৎস আৰু অভাৱ নোহোৱাকৈ অবিৰতভাৱে পানীৰ যোগান যোগানৰ পৰিকল্পনা আছে মাটিখিনিত জলসিঞ্চন কৰা হৈছে আৰু ও খেতিৰ বাবে সকলো ধৰণৰ সকলো ধৰণৰ জলসিঞ্চনৰ ব্যৱহাৰ কৰা হৈছে আৰু সে আ পানী কৃষিৰ বাবে বহুত ধৰণৰ উপযোগী